মই ভাবোঁ যে যুৱক যুৱতীসকল ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হ'ব লাগে

যুৱশক্তি ৰাজনীতিৰ ক্ষেত্ৰত অতিকে প্ৰয়োজন ৰাজনীতিৰ ক্ষেত্ৰত এজন ব্যক্তিক যেতিয়া ৰা ৰাইজে নিৰ্বাচন কৰি সমাজৰ কাম কৰিবলৈ বা দেশৰ কাম কৰিবলৈ আগবঢ়াই দিয়া হয় অধিক গুৰুত্ব দিবলগীয়া হয় যুৱক যুৱতীসকলে কাৰণ তেওঁলোকেই সেই ব্যক্তিজনক সহায় সহযোগ কৰি ৰাইজৰ কাম কৰিবৰ কাৰণে আগবঢ়াই দিয়ে যুৱশক্তি অতি প্ৰয়োজনীয় দেশৰ ভৱিষ্যত যুৱশক্তি যুৱশক্তি অবিহনে কোনো কাম সফল হোৱাতো সম্ভৱ নহয় সেয়েহে আমি ৰাজনীতিৰ ক্ষেত্ৰত দেশৰ ক্ষেত্ৰত যুৱক যুৱতীসকলক অতিকৈ গুৰুত্ব দিব লাগে

ভৱিষ্যতখিনি নিৰ্ভৰ কৰে